সেই সময়টো আছিলে দুহেজাৰ সোতৰ সোতৰ চনৰ পৰা দুহেজাৰ বিছ চনলৈকে সেইটো দুহেজাৰ সোতৰ চনতেই মই যিহেতু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলো যদিও মই সেই উচ্চ শিক্ষাৰ বিশেষকৈ এম ফিল বা পি এইছ ডি কোনো এটাতে মই হেৰি চিট পাবলে সক্ষম হোৱা নাছিলো তাৰমানে সেইটো সময়ত মই বহুত ভাগিও পৰিছিলো কিন্তু মই অশেষ কষ্ট কৰিছিলো বাৰে বাৰে ইউনিভাৰ্চিটিবিলাকত পৰীক্ষা দিয়াৰ পিছতো মই তাত আসন গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিলো বা বিভিন্নজন মানুহে মোক মানে ভাল মানে বিভিন্নজন মানুহে মোক ভালকৈ কৈছিল আৰু বিভিন্নজনে মানুহে মোক উপলুঙা কৰিছিল সেইটো সময়ত মই বাকী কথাবিলাক গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিছিলো আৰু তাৰ ফলাফল স্বৰূপে মই দুহেজাৰ বিছ চনৰ জুন মাহৰ পৰা সেই কাৰ্যত সফল হ'বলৈ সক্ষম হ'লো আৰু আৰু এইটোৱে মোক বহুত মানে এটা অভিজ্ঞতা দিলে যাতে মানুহে কষ্ট কৰিলে সকলো ক্ষেত্ৰতে সফল হ'ব পাৰি